আমাৰ সমাজৰ মূল জীৱিকা হৈছে খেতি খেতি পথাৰেই মূল জীৱিকা যদিও কিছুমান আগৰ মানুহখিনিয়ে খেতি কৰে কিন্তু এতিয়া কিছুমান যুৱকে পঢ়া শুনাৰ কাৰণে খেতিপথাৰত নালাগে আকৌ কিছুমান যুৱক দূৰৈত গুজৰাটত মুম্বাই এইবিলাকত কাম কৰিব ওলাই গৈছে তেওঁলোকে খেতি পথাৰত নালাগে তেনেকৈ জীৱিকা অৰ্জন কৰিছে আৰু কিছুমানে এতিয়া ঘৰতে গাড়ী চাড়ী সৰু গাড়ী চাড়ী বেটেৰী গাড়ী চাড়ী লৈ তেনেকেও জীৱন নিৰ্বাহ কৰা দেখিছোঁ তাৰ পিছত আগতে গৰু হালেৰে খেতি কৰিছিল এতিয়া ট্ৰেক্টৰেৰে সেনেকৈ সোনকালে খেতি পথাৰ কৰি জীৱিকা অৰ্জন কৰি আছে তাৰ পিছত এতিয়া সোনকালে সেনেকেই ট্ৰেক্টৰেদি খেতি কৰা কাৰণে খেতিখিনি কৰি থৈ আকৌ বেলেগ কামতো নিয়োগ হৈ হৈ তেনেকৈ জীৱিকাৰ পথ উপাৰ্জন কৰিব পাৰিছে খেতিৰ কাম বেছি দেৰি নালাগে বৰষুণ দিলে অতি সোনকালে হয় মানুহকে জীৱিকাৰ পথ এতিয়া মূল খেতি যদিও বিভিন্ন বিভিন্ন ঠাইৰ পৰা বিভিন্ন কামৰ মাজেৰে জীৱিকা অৰ্জন কৰি আছে